মই প্ৰযুক্তি আৰু বাহিৰৰ জগতখনৰ পৰা বিচ্ছিন্ন হোৱাৰ উদ্দেশ্যৰে ভ্ৰমণ কৰিছিলো ভ্ৰমণ কৰিছিলো আমাৰ অসমৰে কামাখ্যা মন্দিৰত য'ত নেকি গৈ মই যোৱা সময়ত মই ইয়াত সুবিধা অনেক ধৰণৰ আছে বাছতো যাব পাৰি ট্ৰে'নেৰেও যাব পাৰি মই ট্ৰে'নেৰে গৈছিলোঁ বৰ সুবিধাজনক যাবলৈ তাত গৈ মই দুই দিন থাকিছিলোঁ থাকি মই বৰ আনন্দ উপভোগ কৰিলো নিজকে নিজে এনেকুৱা লাগিলে যেন মই গোটেই জগতখনৰ পৰা আঁতৰি বৰ ধুনীয়া এজেগাত আধ্যাত্মিক জেগা য'ত নেকি আপোনাৰ মন মেজাজ শূন্য হৈ যায় আপুনি কাৰো কথা চিন্তা কৰিব নোৱাৰি অকল ভগৱানৰ চৰণত থাকি আপুনি মই নিজকে নিজে হেৰাই গৈছিলোঁ বৰ আনন্দ উপভোগ কৰিলো তাৰপৰা আহি বৰ সুখী হ'লো যে আমাৰ অসমৰ নিচিনা জেগাত মা কামাখ্যা মন্দিৰ আছে বৰ ধুনীয়া লাগিল বৰ আনন্দ লাগিল বৰ সুখ অনুভৱ কৰিলোঁ চব কষ্ট পাহৰি গ'লোঁ